কালি মই আমাৰ ধেমাজিৰ দিগন্ত ইলেক্ট্ৰনিক্সৰ পৰা এটা লেপটপ কিনিলোঁ লেনভ'ৰ তাৰ মডেলটো হ'ল লেনভ' আইডিয়া পেড এছ ওৱান ফৰ খুব ধুনীয়া লেপটপ বিশেষকৈ কেৰি কৰি লৈ যাবলৈ বহুত ভাল ৱেইটটো বহুত কম একেবাৰে পাতল সেইটো আমি বেগতো ভৰাই লৈ গৈ আমি কলেজৰ ডিপাৰ্টমেণ্টতো ধুনীয়াকৈ লেকচাৰবিলাক এটেণ্ড কৰিব পাৰোঁ আৰু চলাবলৈ বহুত স্মুথ হয় কোনোবায়ে যদি গেমিং এক্সপ্ৰিয়েনছ ল'ব পাৰে তেতিয়া তাত বহুত ভাল হয় গেমিং এক্সপ্ৰিয়েনছৰ কাৰণে লেপটপটো আৰু মইতো এতিয়া তই জানয়ে মই ভিডিঅ'বিলাক বনায় থাকো ৱাইল লাইফৰ গতিকলে সেইবোৰ কাম কৰিবলৈ লেপটপটো বহুত স্মুথ লেপটপটোত হেং বুলি একো বস্তু নাই আৰু মানে আৰু লেপটপটো এটা বিউটিও আছে হাৰ্ডৱেৰো বহুত মজা পুৰা শ্লিম একদম মচিন আৰু ওপৰৰ পিছ পৃষ্ঠতো মানে লেপটপৰ